বিহু আপোনালোকৰ সেইফালে কেনেকৈ পাতে কেনেকৈ

অ

অ হয় নেকি তাৰকাৰণে বিহু আহিছে কাৰণে দিছোঁ আপোনাক ঠিক আছে বাৰু যাব লাগিব আপুনিও আহিব অ অ তাকে বিহুটো কেনেকৈ পাতিব লাগে আপুনি জানে কাৰণে আপোনাক সুধি লৈছোঁ অ অ হ'ব দিয়া হা হা